আমি যিহেতু অসমীয়া গাঁৱলীয়া মানুহ বিহুৱেই হৈছে আমাৰ প্ৰধান সাংস্কৃতিক সমল বিহুৰ লগত জড়়িত আমাৰ বিভিন্ন ধৰণৰ খেল আছে উদাহৰণস্বৰূপে কুকুৰা যুঁজ ম'হৰ যুঁজ কলগছত উঠা টেকেলি ভঙা বুলবুলি চৰাইৰ যুঁজ কণী যুঁজ এই খেলসমূহে আমাৰ সাংস্কৃতিক সমন্বয় ৰক্ষা কৰে এই খেলসমূহ আজিৰ পৰা বহুত বছৰ আগৰ আহোম ৰজাসকলৰ দিনৰে পৰা প্রচলিত আহোম ৰজাৰ দিনত এই খেলসমূহ ৰংঘৰৰ বাকৰিত পৰিৱেশন কৰা হৈছিল এই খেলসমূহে সাংস্কৃতিক সমন্বয়ৰ এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে এই খেলসমূহ তেতিয়াৰ পৰা বৰ্তমান সময়লৈকে ধাৰাবাহিকভাৱে প্রচলিত হৈ আহিছে সেয়েহে আমাৰ অঞ্চলতো এই খেলসমূহ পৰম্পৰাগতভাৱে প্ৰত্যেক বছৰে অনুষ্ঠিত কৰা হয় এই খেলসমূহৰ জৰিয়তে গাঁৱৰ ৰাইজৰ মাজত মিলা প্ৰীতি বৃদ্ধি হয় আৰু এই খেলসমূহৰ জৰিয়তে যথেষ্ট আনন্দদায়ক পৰিৱেশৰো সৃষ্টি হয় মানুহে এই খেলসমূহ খেলি যথেষ্ট আনন্দ লাভ কৰে মানুহৰ পাৰস্পৰিক সম্পর্কও যথেষ্ট উন্নত হোৱা দেখা যায় যিহেতু এই খেলসমূহে আমাক যথেষ্ট আনন্দ প্ৰদান কৰে